আমাৰ ঘৰত গৰু আৰু ছাগলী আছে এইখিনি আমি বেলেগৰ পৰা বজাৰৰ পৰা হেৰি কিনি নানো প্ৰয়োজন হ'লে আগৰ পৰা আছে গৰু ছাগলী আমাৰ ঘৰত আৰু কেতিয়াবা কিনিবলগীয়া হ'লেও গাঁৱৰ পৰাই কিনি আনো সেইবিলাকৰ গৰুৰ পৰাও বছৰেকত আমি চ চল্লিছ পঞ্চাছ হেজাৰমান পোৱা যায় ইনে এহাল গৰু হাল বোৱা গৰু বিক্ৰীলেও আজিকালি ষাঠ পঞ্চাছ ষাঠি হাজাৰ পায় ঠিক তেনেদৰে ছাগলীৰ পৰাও বছৰেকত পঁচিছ ত্ৰিছ হেজাৰমান পোৱা যায়